হেল্ল' জেছমিনা হয়নে কি কৰিছা অঁ হেই কাপোৰ চিলাই আছানে এতিয়া অঁ মই কাপোৰ এযোৰ চিলাবলৈ দিম বুলি ভাবিছিলোঁ অঁ কিমান ল'ব বাৰু এযোৰ কাপোৰ চিলাই দিওঁতে কাপোৰ এযোৰ চিলাই দিওঁতে কিমান ল'ব অঁ নহয় গোটেই কাপোৰযোৰেই চিলাম মোক এক সপ্তাহৰ ভিতৰত লাগিব মই আজি দিমহি বাৰু কাপোৰযোৰ মোৰ বিয়া এখনলৈ যাব লাগিব অঁ অঁ অঁ অঁ